অঁ হেল্ল' অঁ বোলো আঁহতগুৰি ব্লক অফিচাৰ বাইদেউ হয় নেকি অঁ বাইদেউ মই মানে মৰিগাঁওৰ পৰা কৈছিলোঁ মানে মই ছাৰ অঁ বাইদেউ আপোনাক মানে এটা অনুৰোধ কৰিব বিচাৰিছোঁ আমাৰ মানে মৰিগাঁওত বানপানী হৈছে আৰু বানপানী হোৱাত মানে আমাৰ গৰু ছাগলীৰ পৰা ধৰি আমাৰ মানুহৰ মানে বহুত অসুবিধা হৈছে কাৰণ কিয় মানুহৰ ঘৰবিলাকতো পানী সোমাই গৈছে আৰু মানে থাকিবলৈ অসুবিধা হৈছে ৰাস্তাতে আমি বহুতখিনি মানুহে আছোঁ মানে আপোনাক মানে জনাব বিচাৰিছোঁ যে আমাক অকমান সহায় কৰিব পাৰিব নেকি অঁ মানে অঁ আপুনি মানে অলপ ওপৰত যোগাযোগ কৰি পেলাই আমাৰ মানে গৰু ছাগলীৰ কাৰণে আপুনি অলপ ঔষধ ঔষধ পাতি দিবলৈ কাৰণে আৰু আমাৰ ল'ৰা ছোৱালীবিলাকৰ বেমাৰ আজাৰ হৈছে ডাঙৰৰো হৈছে হেলথৰ ফালৰ পৰা অকণ সহায় লাগে আৰু আমাক খোৱা বোৱা অকণ অসুবিধা হৈছে মানে সেইটো কাৰণে আপুনি যদি পাৰাপক্ষত অলপ পৰিমাণে হ'লেও যদি সহায় কৰিব পাৰে তেতিয়া মানে আমাৰ মানুহবিলাকৰ অকমান সকাহ পাব আপুনি পাৰে যদি অফিচৰ ওপৰৰ অফিচৰ লগত যোগাযোগ কৰি আপুনি অকমান সহায় কৰিব বুলি মই ভাবিছোঁ

হয় হয় হয় ঠিক আছে অঁ হ'ব থেংক ইউ ধন্যবাদ